বজাৰ বুলি কলি মই আমাৰ ওচৰৰ শনিবৰীয়া বজাৰ খনৰ কথা জানোঁ শনিবৰীয়া বজাৰখনত তাতে বস্তু পায় আৰু আজিকালিটো দাম বহুত বেছি হৈছে বাৰিষাৰ চিজনত আৰু দাম এশ টকাই হৈছে চবৰে দাম বাকী আৰু ওচৰত আছে ক'ৰবাত ক'ৰবাত বজাৰ পায় আৰু অনলাইন বজাৰ বুলি ক'লে অনলাইন বজাৰ পায় বস্তুবিলাক অনলাইন ইয়াতে অৰ্ডাৰ কৰিলে পায় কিন্তু আমি অনলাইনত গেলামাল হেৰি কৰি পোৱা নাই কিনি পোৱা নাই বাকী বেলেগ কাপোৰ চেণ্ডেল এইবিলাক বেগ এইবিলাক আনি পাইছোঁ